এনেকুৱা কোনোধৰণৰ এনেকুৱা কোনোধৰণৰ প্ৰত্যাহ্বানমূলক প্ৰজেক্ট বা প্ৰজেক্ট বা কামৰ সন্মুখীন হোৱা নাই কাৰণ যিহেতু মই পঢ়ি আছোঁ আৰু পঢ়ি আছোঁ সেইবাবে সেইবাবে কৰ্মক্ষেত্ৰ এক প্ৰত্যাহ্বানমূলক প্ৰজেক্ট বা কামৰ সন্মুখীন হোৱা নাই আৰু এনেধৰণৰ প্ৰজেক্টৰ সন্মুখীন হৈছোঁ ই ভি এছৰ প্ৰজেক্ট কৰোঁতে তেতিয়া আমি ফিল্ড ষ্টাডীত গৈ পেলাই কৰিছিলোঁ তেতিয়া অলপমান প্ৰত্যাহ্বানমূলক প্ৰজেক্ট হিচাপে সেইটো প্ৰজেক্ট ক'ব পাৰি কিন্তু ভালদৰে কৰিব পাৰিলোঁ শিক্ষাগুৰুৰ সহায় লৈ পেলাই ভালদৰে কৰিব পাৰিলোঁ প্ৰজেক্টটো এই সেই সময়ত প্ৰজেক্টটো কৰাৰ সময়ত আমাৰ শিক্ষাগুৰুসকলেও বহু ধৰণৰ সহায় কৰিছিল বাবেই চাগৈ প্ৰজেক্টটো ভালদৰে এ চম্ভালি বা চম্ভালি বা ভালদৰে কৰিব পাৰিলোঁ শিক্ষাগুৰুয়ে সেইখিনি সময়ত সহায় নকৰা হয় চাগৈ প্ৰজেক্টটো ভালদৰে কৰিব নোৱাৰিলোঁ হয় প্ৰত্যাহ্বানমূলক হিচাপে ক'ব নোৱাৰি প্ৰজেক্টটো ভালদৰে কৰা হ'ল কামৰ প্ৰজেক্টটো ভালদৰে কৰা হ'ল বা ভালদৰে চম্ভালি লোৱা হ'ল সেই সময়ত প্ৰজেক্টটো কৰি ভালেই লাগিলে ভালেই লাগিলে বিষয়ে ক'ব প্ৰজেক্টটোৰ বিষয়ে ক'বলৈ গ'লে প্ৰজেক্টটো আমি ফিল্ড ষ্টাডীত গৈ কৰিছিলোঁ আৰু শিক্ষাগুৰুসকলেও বহু ধৰণৰ সহায় কৰাৰ বাবে প্ৰজেক্টটো সফলভাবে কৰি উলিয়াব পাৰিলোঁ